হেল্ল' খুৰা নাম্বাৰটো লেজাই গোঁহাই ৰেষ্টুৰেণ্টত লাগিছেনে হয় মই চেচাৰপৰা দেৱজিৎ কৈছিলোঁ খুৰা একচুৱেলী মোৰ জানুৱাৰীৰ ষোল্ল তাৰিখে বাৰ্থদে আছে ত' তাৰ বাবে মই সৰুকৈ পাৰ্টী এটা আয়োজন কৰিছোঁ ত' সেইকাৰণে অলপ খাদ্যবস্তুৰ প্ৰয়োজন আছিলে সেইকাৰণে আপোনাৰ তাৰ পৰা অৰ্ডাৰ দিম বুলি ফোন কৰিলোঁ হয় খাদ্যবস্তু মানে মোক পৰ্ক ফ্ৰাই লাগিছিলে বিছ প্লেট তাৰ পিছত চিকেন বিৰিয়ানী লাগিছিলে বিছ প্লেট আৰু দুজনমান বন্ধু মানে মোৰ নিৰামিষ খাই ত' তেখেতলোকৰ কাৰণে অলপ পনীৰ ফ্ৰাই পনীৰ ফ্ৰাইড ৰাইচ লাগিছিলে পাঁচ প্লেট হয় তাৰ পিছত আৰু লাগিছিলে বিছলেৰি এক লিটাৰ বটলৰ এক কাৰ্টুন হয় হয় খুৰা আৰু এটা কথা একচুৱেলী মোৰ লগৰগিটাক মই প্ৰায় দহটামান বজাত মাতিলোঁ ত' তেখেত লোক হয়তো কোনোবা এজন আগতো গুচি আহিব পাৰে ত' সেইকাৰণে আপুনি মোক প্ৰায় নটামান বজাত বস্তুটো অৰ্ডাৰ দিব মানে ডেলিভাৰী দিব লাগিব নহ'লে মোৰ অসুবিধা হ'ব হয় আৰু যিহেতু মই ইমানখিনি বস্তু লৈছোঁ যে আপুনি চাগৈ কিবা এটা ডিচকাউণ্ট দি দিব হয় হয় ঠিক আছে আপুনি যিমানটো ডিচকাউণ্ট দিয়ে বিলখনৰ লগতে এটেছ্ কৰি দিব আৰু পইচাটো মই আপোনাক গুগুল পে' কৰি দিব ক'লেও গুগুল পে' কৰি দিম নতুবা যদি কেছ লাগে কেছ দি দিম হয় এড্ৰেছটো মানে খুৰা একচ এটা কাম কৰিব যোনজন ল'ৰা আহে তেখেতক মোৰ নাম্বাৰটোত ফোন এটা কৰিব ক'ব চেচালৈ অহাৰ পিছত হয় মই অলপ ওলাই যাম বাৰু ঘৰৰপৰা ত' তেতিয়া তেখেতৰ সুবিধা হ'ব হয় হয় ঠিক আছে খুৰা তেতিয়াহ'লে ষোল্ল তাৰিখে দিনৰ নটা বজাত মই বস্তুকেইটা মই পাম বুলি আশা কৰিলোঁ ঠিক আছে দিয়ক ৰাখিছোঁ